পৰিয়ালৰ মহিলাসকলে মাছ ধৰে কেনেকৈ সহায় কৰে মহিলাসকলে বিশেষভাৱে কৰা কামবোৰ কি মহিলাসকলে মাছ ধৰাৰ বাবে সাগৰলৈ কিয় নাযায় পৰিয়াল মহিলাসকল মাছ ধৰা কেনেকুৱা হয় পৰিয়াল মাছ ধৰা আমাক এনেদৰে সহায় কৰে যে আমি মাছ ধৰি থকা টাইমত আমিতো নিজে কামবোৰ কৰি ল'ব নোৱাৰোঁ য'তে খোৱা বস্তু যোগাৰ নদি ধৰি লওক ধৰি লওক আমি যি দ ঠাইত থাকিম পানীত নামি থাকিম তেতিয়া আমাৰ মহিলাসকলে আমাৰ কাষত যেতিয়া ৰৈ থাকিব সিহঁতে ধৰিলেও মাছ ধৰা যোনবোৰ সামগ্ৰী আমাক দিয়াত আকৌ সহায় কৰি মহিলাসকলে মা মহিলাসকলে মাছ ধৰিলে মানে য'ত সিহঁতে মেখেলা মেৰিয়াই নহ মেখেলা মেৰিয়ালে তাৰ ফাকেদি মানে যোনটো ভৰি দুখনত ফাকেদি তাতে মেখেলাখন থাকিলে মানে মাছবোৰ কুবিয়াই জপিয়াই যাব নোৱাৰে ল'ৰাবোৰ হৈছে জীন্ছ পেণ্ট পিন্ধে দীঘল কাপোৰত জোক আদি নধৰিব পাৰে দীঘল পেণ্ট পিন্ধা হয় তাৰ ফাকে মাছবোৰ গুচি যাব পাৰে মহিলাসাকৰ মাছ ধৰাত বহুত খন্তি লাভ হয় আৰু সিহঁতৰ যোগান সামগ্ৰীবোৰো বেছি ভাল য'ত চালেনি দি বহুত ধৰণৰ এ থ যায় য'ত মেৰিয়াই ল'ব মানে ঘে ঘেৰ দি ল'ব পাৰি আমি ঘেৰ দি ল বুলি কওঁ যিহেতু আমি গাঁৱৰ মানুহ ঘেৰ দি ল ঘেৰ দি ল'ব পাৰি আৰু মহিলাসকলে বিশেষভাৱে কৰা কামবোৰ কি মহিলাসকলে মাছ ধৰি হোৱাৰ পিছত মাছবোৰ সিহঁতে বাছি দিয়ে ৰান্ধ দিয়ে আমাক খাবলৈ ধুই দিয়ে ভালকৈ ধোৱে ভালকৈ মাছবোৰ বাচে মাছবোৰ ভালকৈ কিছুমান বেছিকৈ মাছ ধৰিলে আদি ৰ'দত সুকাবৰ কাৰণে সিহঁতে চালনীত আদি দিয়ে আমাক ৰান্ধি খুৱায় আমাক ধুই দিয়ে মাছ বাচি দিয়ে মাছবোৰ মহিলাসকলে মাছ ধৰাৰ বাবে সাগৰ কিয় নাযায় মাছবোৰ সাগৰত হৈছে ঢৌৰ ঢৌ যেতিয়া মাৰে মহিলাসকলে মেখেলা মেৰিয়াই মেখালত সিহঁতৰ সাগৰ ঢৌবোৰ আহি মেখালত কুব লাগিলে সিহঁতক বগ মানে পেলাই দিব পাৰে সেইকাৰণে মহিলাসকলে সাগৰলৈ মাছ মাৰিবলৈ নাযায় আৰু ল'ৰাবোৰ যায় কাৰণ ল'ৰাবোৰে জীন্স পিন্ধি থাকে জীন্স পেণ্ট থাকিলে সিহঁতৰ ভৰিৰ ফাকেৰে ঢৌবোৰ যাব পাৰে কিন্তু মহিলাসকল যাব নোৱাৰে যিহেতু বান্ধোন টাইপ হয় সিহঁতক যাব নোৱাৰে সিহঁতক বগৰাই দিয়ে কাৰণ সাগৰত ঢৌবোৰ বহুত স্পীডত মানে বহুত গতিদায়ক হয় জোৰ গতিত আহে তেনেকৈ মহিলাসকলে অলপ সাগৰলৈ যাবৰ কাৰণে বহুত ধৰণৰ অসুবিধা হয় এইটো ধৰণ আৰু সাগৰত মাছ ধৰিব নাও লাগে য'ত মহিলাসকলৰ না নাও চলাত বহুত প্ৰব্লেম হয় ল'ৰাসকলৰ শক্তি শক্তি আৰু মহিলা শক্তি বহুত বেলেগ আদি মহিলাসকলে নাও মাৰিব অলপ কষ্ট হয় সিহঁতৰ শক্তিটো বহুত কম ল'ৰাবোৰতকৈ সাগ কাৰণ সাগৰত মাছ মাৰিবৰ কাৰণে শক্তি লাগিবই শক্তিটো মেইন ল'ৰাবোৰ মহিলাসকলৰ সেই শক্তিটো আমাৰ ল'ৰাবোৰৰ সমান নহয় ল'ৰাবোৰৰ নাও চলোৱা গতি দলীয়া গতি বহুত বেলেগ বহুত বেলেগ হয় এইদ সেইকাৰণে মহিলাসকলে সাগৰৰ মাছ ধৰিবলৈ নাযায় আৰু মহিলাসকলে মাছ ধৰাত কেনেকৈ সহায় কৰে মহিলাসকল মাছ ধৰাত এইদৰে আমাক সহায় কৰে য'ত আমাক খোৱাত আমাক মাছ ধৰি থকা টাইমত ভোক লাগে কষ্ট হয় য'ত কিবা এটা খাবলৈ পালে আমাৰ ভাল হয় এতিয়া মা মহিলাক আমাক ৰান্ধি কাষতে খানা খোৱাত টাইপ মানে ভোজ ক খানা খোৱা টাইপত খানা খোৱাৰ ধৰণে বা লগৰ লগত ভোজন কৰা টাইপত ব বস্তুবোৰ সিহঁতে যোগান কৰি বনাই বনাই আমাক খোৱাই য'ত আমাৰ মাছ ধৰাটো আমাক শক্তি পাওঁ আমাৰ সহায় হয় নিয়াত খোৱা হয় মাছমৰীয়া এতিয়া ভালদৰে খোৱাই সিহঁতে এখেন্তি ইয়াতে